হেল্ল' ভালে আছো কওক আছো ঘৰতে আছো অকণমান কিবাকিবি কামত লাগি আছো হয় হয় অঁ খেতি ভালেই আছে

ধান বৰা জহা ক'লা ধান এনেকৈ গোটেইখিনি অলপ চলপ মানে কৰিছোঁ আৰু

চবেই কৰিব লৈছে কৰিব লৈছে অঁ অঁ আমিও কৰিছোঁ বাৰু হয় নি ঠিক আছে বাৰু দিয়ক মই অলপ ৰাখি দিওঁ বাৰু যিমান পাৰে সোনকালে আহি লৈ যাব কাৰণ সময় হ'লেই নহয় চিলাবলৈ ঠিক আছে ঠিক আছে হ'ব হৈছে হৈছে খোৱা বোৱা হৈ গৈছে তোমালোকে কৰিলা ঠিক আছে হ'ব দিয়া